অসমত বহুতো ধৰ্মীয় বা আধ্যাত্মিক স্থানসমূহ আছে ইয়াৰ ভিতৰত শিৱসাগৰ জিলা অন্যতম শিৱসাগৰ জিলাত আহোমসকলৰ পুৰণি কীৰ্তিচিহ্নসমূহ আছে য'ত পৰ্যটকসকলে পৰ্যবেক্ষণ কৰিব পাৰিব তাৰে ভিতৰত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদ'ল জয়দ'ল শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী আদি আৰু চৰাইদেউ জিলাত ৰজাসকলৰ মৈদামসমূহ আছে তেওঁলোকে ৰজাসকলৰ মৈদামসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব ইয়াৰ উপৰিও অসমৰ অন্যতম এখন স্থান হৈছে মাজুলী মাজুলীত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহ আছে য'ত পৰ্যটকসকলৰ ভিতৰত ভক্তসকলে দৰ্শন কৰিব পাৰিব আৰু মাজুলী হৈছে মুখাশিল্পৰ বাবে বিখ্যাত তাত অনেক ধৰণৰ মুখাশিল্প পোৱা যায় আৰু সেই মুখাশিল্পসমূহ পৰ্যটকসকলে চাব পাৰিব ইয়াৰ ওপৰত অন্য এখন ঠাই হৈছে তেজপুৰ তেজপুৰত মহাভৈৰৱ মন্দিৰ আছে অগ্নিগড় চিত্ৰলেখা উদ্যান এইসমূহ আছে এইসমূহ পৰ্যটকসকলে চাব পাৰিব আৰু ইয়াৰ উপৰিও আমি গুৱাহাটীৰ বিষয়ে ক'লে গুৱাহাটী মা কামাখ্যা মন্দিৰ আছে উমানন্দ মন্দিৰ আছে শুক্লেশ্বৰ মন্দিৰ আছে এইসমূহ পৰ্যটকসকলে চাব পাৰিব আৰু ইয়াৰ উপৰিও আমি গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে ক'ব পাৰোঁ সেই তাতো পৰ্যটকসকলে যাব পাৰিব ভালদৰে শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব ইয়াৰ ওপৰিও হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ বা পোৱামক্কা আছে সেইসকলে সেইসমূহো পৰ্যটকসকলে ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰিব ইয়াৰ ওপৰি যোৰহাট জিলা বিষয়ে যদি আমি কওঁ যোৰহাট জিলা ঠেঙাল মিউজিয়াম আছে য'ত অসমৰ সংস্কৃতিসমূহ ৰক্ষা ৰক্ষণাবেক্ষ দিয়া হৈছে আৰু ইয়াৰ ওপৰি চুকাফা কলাক্ষেত্ৰ আছে আৰু লাচিত মৈডামৰ লাচিত মৈডাম আছে য'ত পৰ্যটকসকলে ভালদৰে পৰ্যবেক্ষণ কৰিব পাৰিব তাৰ ওপৰি যদি আমি নগাঁৱৰ বিষয়ে কওঁ নগাঁও নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা বৰদোৱা নামঘৰ পৰ্যটকসকলে চাব পাৰিব ভালদৰে আৰু নগাঁও জিলাতে মহা মৃত্যুঞ্জয় মন্দিৰো আছে তেওঁলোকে সেই মহা মৃত্যুঞ্জয় মন্দিৰো দৰ্শন কৰিব পাৰিব আৰু বৰপেটাৰ কথা যদি কওঁ বৰপেটা কীৰ্তনঘৰ আছে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে সেই কীৰ্তনঘৰলৈও পৰ্যটকসকল যাব পাৰিব আৰু বহুতো আছে অসমত বহুতো ভাল ধৰ্মীয় বা আধ্যাত্মিক স্থানসমূহ আছে আৰু এইসমূহেই হৈছে অন্যতম বা প্ৰধান